হাঁহ কুকুৰা আমি পালন কৰা এণ্টিবায়'টিক যদি আমি ব্যৱহাৰ নকৰোঁ তেতিয়াহ'লে আমাৰ হাঁহ কুকুৰা লোকচানত পৰিণত হোৱা দেখা যায় যিহেতু এণ্টিবায়'টিক যদি ব্যৱহাৰ কৰা নহয় তেতিয়াহ'লে সিহঁতৰ নানান ধৰণৰ বেমাৰ আজাৰে দেখা দিয়ে বেমাৰ আজাৰ যিহেতু ঠাণ্ডা দিনত বেছিকৈ হোৱা দেখা যায় সেইকাৰণে আমি সিহঁতক বছেৰেকে ছমাহে বা তিনিমাহৰ মূৰে মূৰে হ'লেও এণ্টিবায়'টিক বেজি দিব লাগে নতুবা ঔষধ খোৱাব লাগে আমি চাউলৰ লগত ঔষধ দিব লাগে নহ'লে বা সি হঁতক বেজি আনি দিব লাগে আৰু লগতে সিহঁতৰ এনেকুৱা টোপনিয়াই থকা বেমাৰ হোৱা দেখা যায় চকুত আচিনা হোৱা বেমাৰ দেখা যায় নতুবা সিহঁতি জপজপাই জপজপাই মৰি যোৱা তেনেকুৱা বেমাৰ দেখা যায় নতুবা সিহঁতি চৰি থকা অৱস্থাত ঘপককৈ সিহঁতৰ পেটুখিনি ওলায়ো মৰা দেখা যায় আমাৰ বিশেষকৈ সেইখিনি বেমাৰৰ লক্ষণসমূহ আমি নিজেই দেখা পোৱা গৈছে সেইকাৰণে আমি যিহেতু ইমান কষ্টকৈ হাঁহ কুকুৰাকেইটা পোহা হয় সেইকাৰণে আমি সিহঁতক যাতে এই বেমাৰৰ পৰা হাত সাৰিব পাৰি সেইকাৰণে সিহঁতক আমি ছমাহ বছেৰেকে বা তিনিমাহৰ মূৰে মূৰে সিহঁতক উন্নত চিকিৎসা দিব লাগে ফাৰ্মাচীৰ পৰা আনি দৰৱ খোৱাব লাগে নতুবা বেজি দিব লাগে ইমান কষ্টৰে যদি আমি সিহঁতক লালন পালন কৰি বেমাৰলৈ ঠেলি দিয়া হয় তেনেহ'লে আমাৰ বহুতো লোকচান দেখা যায় সেইকাৰণে আমি সিহঁতক যিমান কষ্টৰে ডাঙৰ দীঘল কৰোঁ সেইকাৰণে সিহঁতক আমি যত্নও ল'ব লাগে ভালদৰে আৰু তাহাঁতক এণ্টিবায়'টিকো ভালদৰে ব্যৱহাৰ কৰিব লাগে যদি আমি এণ্টিবায়'টিক ব্যৱহাৰ নকৰোঁ তেতিয়াহ'লে সিহঁতে বেমাৰলৈ ঠেলি দিয়া হয় সেইকাৰণে আমি এণ্টিবায়'টিক ব্যৱহাৰ কৰিলে সিহঁতক এই বেমাৰসমূহৰ পৰা সিহঁতক বচাব পৰা যায় সেইকাৰণে আমি এই বেমাৰমূহৰ পৰা বচাবলৈ এণ্টিবায়'টিক যদি ব্যৱহাৰ কৰোঁ তেতিয়া সিহঁতি এই বেমাৰৰ পৰা সিহঁতি পৰিত্ৰাণ পায় সিহঁতক এই বেমাৰৰ পৰা সিহঁতক বচাবলৈ আমি যদি ব্যৱহাৰ কৰোঁ সিহঁতৰ চকু আচিনা হোৱা নাইকিয়া হোৱা দেখা পোৱা যায় আৰু লগতে সিহঁতৰ জোপোকা লাগে লাগি থকা বেমাৰ হোৱাৰ পৰাও বচোৱা দেখা যায় বিশেষকৈ ঠাণ্ডা দিনকেইটাত সিহঁতৰ আটাইতকৈ বেছি বেমাৰ হোৱা দেখা যায় হাঁহ কুকুৰাবোৰ এই ঠাণ্ডা দিনকেইটা অহাৰ লগে লগে সিহঁতক বেমাৰো হয় প্ৰত্যেকৰে মানে এই বেমাৰকেইটা দেখা যায় বেছি বৰ যেতিয়া বৰষুণ হয় বা এই মাহকেইটাত ঠাণ্ডা পৰে হিম পৰে সিহঁতৰ এই বেমাৰসমূহ লক্ষণ এই দিনকেইটাত বেছি দেখা পোৱা যায় সেইকাৰণে এই দিনকেইটাত হাঁহ কুকুৰাবোৰ আমি ঘৰতে ভালকৈ যত্ন কৰি বান্ধি থ'ব লাগে মেলিব নালাগে আৰু বেছি পানী খাব দিব নালাগে সেইকাৰণে সিহঁতক ঘৰৰ গঁৰালৰ ভিতৰতে ঔষধ খোৱাই ভালদৰে বান্ধি থ'ব লাগে তেতিয়া বেমাৰৰ পৰা হাত সাৰিব পোৱা যায় বেছি যদি ঠাণ্ডাত বতাহত সিহঁতক ওলাবলৈ দিয়া হয় যদি চৰি ফুৰিবলৈ দিয়া হয় তেতিয়াহ'লে এই দিনকেইটাত সিহঁতে বেছি বেমাৰত ভুগিবলগীয়া হয় সেইকাৰণে এই দিনকেইটাত আমি হাঁহ কুকুৰাবোৰ গঁৰালত ভালদৰে কাৰেণ্টৰ পোহৰ দি ভালদৰে বান্ধি থ'ব লাগে বতাহ নোপোৱাকৈ থ'ব লাগে আৰু ভালদৰে সিহঁতক দৰৱ ঔষধ খোৱাই বাহিৰলৈ ওলাব দিব নালাগে পানী খাব দিব নালাগে গৰম দি থ'ব লাগে সেইকাৰণে এই দিনকেইটাত ইহঁতক এণ্টিবায়'টিক ব্যৱহাৰ কৰিব লাগে এণ্টিবায়'টিক যদি ব্যৱহাৰ কৰা নহয় এই দিনকেইটাত আটাইতকৈ বেছি বেমাৰ হোৱা দেখা যায় যদি আমি এণ্টিবায়'টিকবোৰ ব্যৱহাৰ কৰোঁ তেতিয়াহ'লে সিহঁতে বেমাৰৰ পৰা হাত সাৰিব পৰা যায় সেইকাৰণে আমি সকলোৱে ইহঁতক ভালদৰে এণ্টিবায়'টিক খোৱাব লাগে ভালদৰে সিহঁতক গৰম ঠাইত থ'ব লাগে বেছি পানী খাব দিব নালাগে বেছি বতাহ লাগিব দিব নালাগে সেইকাৰণে সিহঁতক ভালদৰে এই দিনকেইটাত যদি আমি ভালদৰে চোৱা চিতা কৰোঁ সিহঁতে বেমাৰৰ পৰা হাত সাৰিব আৰু আমাৰ যথেষ্টখিনি লাভ হ'ব যদি এণ্টিবায়'টিক নিদিয়ে আমাৰ প্ৰত্যেক যদি বছৰে বছৰে পঞ্চাচ ষাঠিটাকৈ এণ্টিবায়'টিকৰ দুখত যদি আমাৰ হাঁহ কুকুৰা মৰিবলৈ হয় এশ দুশ যদি হাঁহ কুকুৰা মৰিবলৈ হয় তেতিয়াহ'লে আমাৰ বহুখিনি লোকচান হয় সেইকাৰণে লোকচানখিনি আমাৰ হ'ব নিদি আমি ভালদৰে সিহঁতক লালন পালন কৰি ভালদৰে সিহঁতক আমি পোহপাল দি গৰম ঠাইত থৈ এণ্টিবায়'টিক ব্যৱহাৰ কৰি ভালদৰে আমি সিহঁতক ভালদৰে যত্ন লৈ ভালদৰে ব্যৱহাৰ কৰিব লাগে এণ্টিবায়'টিক আমি সেইখিনি ব্যৱহাৰ কৰিলে সিহঁতে বেমাৰৰ পৰা হাত সাৰিব পাৰিব সেইকাৰণে আমি সকলোৱে ভালকৈ ইহঁতক লালন পালন কৰি এণ্টিবায়'টিক দি সকলোৱে হাঁহ কুকুৰাকেইটাক যত্ন লৈ ভালদৰে পোহৰ মতে পোহৰ দিব লাগে গৰম তাপ দিব লাগে আৰু লগতে সিহঁতক ঠাণ্ডা বাহিৰত ওলাবলৈ চৰিবলৈ দিব নালাগে তেতিয়া সিহঁতে বেমাৰৰ পৰা হাত সাৰিব সেইকাৰণে আমি ভালদৰে সিহঁতৰ যত্ন ল'ব লাগে এই দৰৱ ঔষধ এই এণ্টিবায়'টিকবোৰ ব্যৱহাৰ কৰাৰ পিছত সিহঁতে ভালদৰে সবল হৈ থাকিব তেতিয়াহে আমাৰ গৃহস্থ আমি লাভাম্বিত হ'ব পাৰিম সেইকাৰণে আমি এণ্টিবায়'টিক ব্যৱহাৰ কৰি উন্নত চিকিৎসা কৰি হাঁহ কুকুৰাকেইটাক মৰম কৰিব লাগে আৰু যত্ন ল'ব লাগে আমি তেতিয়াহে ভালদৰে লাভৱান হ'ব পাৰিম আৰু লগতে উন্নত চিকিৎসা কৰিলে সিহঁতি উন্নত যদি ঔষধ এণ্টিবিবায়'টিক ব্যৱহাৰ কৰা হয় তেতিয়াহ'লে আমাৰ বহুতো যেন হাঁহ কুকুৰাৰ পৰা আমি লাভৱান হ'ব পাৰিম